মোৰ ভাইটি ভন্টি দুটাই আছে মোৰ ভাইটিৰ কিছু কথা বতৰা মোৰ সৈতে একেই মিলে যেনে মই নিজান ঠাইত থাকি ভালপাওঁ সিও নিজান ঠাইত থাকি ভাল পায় আৰু মই বিহু নাচি ভালপাওঁ সি পিছে বিহু বৰ এটা ভাল নেপায় সি ল'ৰা যে সি খেলা ধূলা কৰি ভাল পায় ফুৰি চাকি ভাল পায় চাইকেল চলাই ভাল পায় মোৰ আকৌ এইবোৰ ভাল নেলাগে কিন্তু মই পঢ়ি ভালপাওঁ সিও পঢ়ি ভাল পায় তাৰ সেইটোৱে ভাল লাগে যে সি মোৰ লগত একেই মিলে মোৰ কিন্তু ভন্টি আমাৰ দুটাৰ ওলোটা তাই পঢ়া শুনা বৰ এটা ভাল নেপায় তাই বৰ আধুনিকতা এই ঘূৰি ফুৰি চঞ্চলতাটো তাইৰ বেছি তাই পিছে গান ভাল গায় পঢ়াত বেয়া হ'লেও গানটো ইমান ধুনীয়াকে গায় সেই কাৰণে তাইকো বেছি ভাল লাগে আৰু আমাৰ তিনিওটাৰে এটা কথাত মিল থাকে মা দেউতাই যদি কিবা এটা কথা কয় আমি এটাইয়ো কোনোদিনেই নুশুনাকে থকা নাই মা দেউতাৰ কথা সদায়েই শুনো ভণ্টীও শুনে ভাইটিয়েও শুনে ময়ো শুনো আমি তিনিওটাই একে লগতে থাকোঁ কেতিয়াবা কেতিয়াবা ভাইটি আৰু ভণ্টীৰ খুব কাজিয়া লাগে ইটোৱে সিটোৰ কথা নুশুনে ইটোৱে সিটোৰ কথা নুশুনে ইমান যে পৃথক দুইটা এটাই যদি পূৱলৈ চায় এটাই পশ্চিমলৈ চায় কি যে ক'ম এটাই যদি আলু পিটিকা দি ভাত খাই ভাল পায় এটাই আকৌ দাইল ভাতহে ভাল পায় কি যে হ'ব আৰু ইহঁতৰ দুটাৰ